আপোনাৰ মানে মোৰ কিছুমান প্ৰিয় বাইক বুলি ক'বলৈ গ'লে মোৰ বহুতো প্ৰিয় বাইক আছে যেনে আপোনাৰ বাজাজৰ ডমিনাৰ ফ'ৰ হাণ্ড্ৰেড ডমিনাৰ টু ফিফটি আপোনাৰ এনেকৈ আৰু এক্সপালছ হিমালয়ান জি টি ৰয়েল এন ৰয়েল এনফিল্ড আপোনাৰ আৰু ডিউ থাই ডিউক থ্রী নাইণ্টি আৰ চি আপোনাৰ এম টি এনেকৈ বহুতো প্ৰিয় বাইক আছে আৰু আৰু মানে মোৰ বাইকিং ইং একচ মানে আপোনাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ বাইকিং ট্ৰিপলৈ মানে আৰামদায়ক আৰু সুবিধাজনক বাইকৰ ভিতৰত মানে অফ ৰ'ডিঙৰ কাৰণে এক্সপালছখন বহুত ভাল হয় আৰু আপোনাৰ হিমালয়ানখনো ভাল বাকী জি টি চি টি এইবোৰতো ভালেই আপোনাৰ আৰু মোৰ সপোন বাইকো আছে মোৰ সপোন বাইক আপোনাৰ ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখন মানে মোৰ সপোন আৰু মোৰ আৰু এটা সপোন আছে মানে জেড এক্স টেন আৰ সপোন লোৱাৰ সপোন আছে মোৰ মই সেই সপোনটো পূৰা কৰিবলৈ সৰুৰ পৰা বহুতো চেষ্টা চলাই আহিছোঁ মই মানে মোৰ আটাইতকৈ প্ৰিয় বাইক হ'ল জেড এক্স টেন আৰ মই আৰু বহুতো ভাল পাওঁ ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখনো ভাল পাওঁ আৰ এছ খনো ভাল পাওঁ আৰ এছ টু হাণ্ড্ৰেড আৰু বাইকিং ট্ৰিপলৈ মানে ভাল যাবলৈ হিমালয়নৰ লগত মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ মানে মই হিমালয়নখনত গৈ মানে ভাল লাগে মানে আৰামদায়ক হয় বহুতো অফ ৰ'ডিঙৰ কাৰণে যেনে আপোনাৰ ধৰি লওক মানে পাহাৰীয়া অঞ্চল নদী কাষৰীয়া অঞ্চল খলা বমা ৰাস্তা সেইবোৰৰ কাৰণে মানে এক্সপালছখন বেষ্ট হয় মানে এক্সপালছখন অফ ৰ'ডিঙৰ কাৰণে বহুত ভাল আপোনাৰ আৰু জি টি বাইকখনো বহুত ভাল আপোনাৰ ৰয়েল এনফিল্ডখনো ভাল ৰয়েল এনফিল্ড বাইকখন গপচ হয় মানে ধুনীয়া দেখিবলৈও ভাল আৰু মোৰ প্ৰিয় বাইক বুলিবলৈও আৰু ঢেৰ আছে কে টি এম ৰ বহুত কেইখন আছে বাজাজৰো আছে হিৰ'ও আছে তেনেকৈ বহুত ভাল আছে বাইকবোৰো ভালেই হয় আৰু মোৰ সপোন বাইক বুলিবলৈও মানে ড'মিনাৰ ফ'ৰ হাণ্ড্ৰেডখন মোৰ ওচৰত বৰ্তমান বাৰু তাৰে এখনো নাই মোৰ মই বৰ্তমান বাজাজৰে পালচাৰ এখন চলাওঁ পালচাৰ ওৱান টুৱেণ্টি ফাইভ সেইখনতো লৈ মই বহুতো বাইকিং ট্ৰিপত গৈছোঁ বহুত দূৰলৈ নগ'লেও ওচৰে পাঁজৰে গৈছোঁ বহুতো মানে সেইখন বাইকৰো ভালেই বাৰু বেয়া নহয় আৰামদায়কে হ'লেও মানে হিমালয়ান চিমালয়ান মানে মোৰ প্ৰিয় বাইককেইখনৰ সমান হ'ব নোৱাৰে মানে মোৰ সেইকেইখন সপোন মই সেই সপোন পূৰা কৰিবলৈ চেষ্টা কৰিয়ে আহিছোঁ কিন্তু মানে হ'বগৈ যে এদিন সপোন পূৰা মোৰ বিশ্বাস আছে মই মোৰ মানে প্ৰিয় বাইক বুলি ক'বলৈ মোৰ লগৰ বাইক ট্ৰিপত যোৱা কেইজনৰ আছে চবৰে নাই কিন্তু আছে বহুতো লগৰে এজনৰ হিমালয়ন আছে এজনৰ আছে আপোনাৰ ডিউক থ্রী নাইণ্টি এজনৰ আপোনাৰ ড'মিনাৰ টু ফিফটি আছে এজনৰ আপোনাৰ আৰ এছ টু হাণ্ড্ৰেড এখন আছে এনেকৈ মানে আছে বহুতৰে জি টি আছে এজনৰ এনেকৈ ভাল লাগে গৈ বাইক ট্ৰিপত মানে মোৰ সপোন নৰ বাইকখনত যাবলৈ মোৰ বহুত হেঁপাহ আছে মই এদিন মানে ধৰক আৰ এছ আৰ এছ ত গৈ বহুত ভাল লাগিল আৰ এছ এখনত মোৰ লগৰ এজনৰ লগত গৈছিলোঁ বহুত ভাল লাগিল আপোনাৰ ড'মিনাৰ ফ'ৰ হাণ্ড্ৰেডখন মোৰ নিজেই নিজৰ কৰি লৈ যাবলৈ মন আছে মানে নিজৰ কিনি মানে আপোনাৰ আৰু জেড এক্স টেন আৰ খনতো বহুত পিছৰ কথা মানে বহুত পিছলৈ চিন্তা কৰিমগৈ মই সেইখন লৈ ৰাইডত যাবলৈতো ইয়াত নহ'ব ভালকৈ গোটেই ভাৰতখন ঘূৰিবলৈ চেষ্টা কৰিম ভাৰতৰ বিভিন্ন ঠাই চাবলৈ চেষ্টা কৰিম আৰু এইবিলাক চাবলৈ মানে ভাল বাইকৰ প্ৰয়োজন যেনে হিমালয়ান মানে স্পৰ্টছ বাইক বহুত প্ৰয়োজন হয় স্পৰ্টছ বাইকৰ ভিতৰত মানে মোৰ প্ৰিয় ড'মিনাৰ ফ'ৰ হাণ্ড্ৰেড হিমালয়ান এনেকৈ ভাল লাগে সেয়াই আৰু মোৰ প্ৰিয়